মানুহৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ বিষয়ে বহুত গুৰুত্বপূৰ্ণ কাৰণ আমাৰ মানসিক স্বাস্থ্যবিলাক বেয়া হ'লে মানুহৰ কোনো কামতে মনোযোগ নবহে আৰু সকলো খেলি মেলি দিশ অঁ সকলো দিশতে খেলি মেলি হৈ পৰে গতিকে আমি মানুহে স্বাস্থ্যৰ কাৰণে বেছি যতন ল'ব লাগে তাৰ বাবে টো ভালদৰে টোপনি দিব লাগে সু স্বাস্থ্য কাৰণে ভাল খাদ্য খাব লাগে সদায় শাক পাচলি ফল মূল আদি খাব লাগে মানসিক চিন্তাৰ পৰা সদায় মুক্ত হৈ থাকিব লাগে চিন্তাই যেতিয়া মানুহে অভাৱত পৰে তেতিয়া বহুত চিন্তাই আৱৰি ধৰে মানুহক সেই চিন্তা আৱৰি ধৰাৰ পৰা নিজকে নিজে সদায় মুক্ত হ'বলৈ শিকিব লাগে প্ৰয়োজন সাপেক্ষে আমি ডাক্টৰৰ পৰামৰ্শ ল'ব লাগে